তেনেকুৱা ধৰি লওক বলিউড এনেকুৱা সকলে ফেশ্বন থকা সেইবিলাক কৰিবলৈ মন যায় যদি কোনোবাই ধৰি লওক ইচ্ছুক তেনেকুৱা কাপোৰ কানি বৈ হেৰি কৰি দিবলৈ তেতিয়াহ'লে মই কিন্তু কৰিবলৈ আগ্ৰহী হৈ আছোঁ মই পাৰিম সেইবোৰ কৰিব যেনে বোৱা মেখেলা চাদৰ তাৰপিছতে আকৌ মুগাৰ সেইবিলাক বোৱাটো যোৰ কাপোৰবিলাক কৰিছোঁৱে প্ৰায়ে নিজে বিক্ৰীও কৰিছোঁ নিজে পিন্ধিছোঁও কিন্তু মুগাযোৰ চেষ্টা কৰি আছোঁ যিহেতু বয়স হ'ল ন আগতে মানে সেইটো ভবা নাছিলোঁ মুগা বোৱা কথাটো এতিয়া কিন্তু পাৰিম মুগা এনেই গামোচা বৈছোঁ যেতিয়া তেনেকুৱা কাপোৰো ব'ব পাৰিম বুলি ভাবিছোঁ অঁ এইটো ফেশ্বনে তেনেকুৱা ধৰণে সেই ফেশ্বন ডিজাইনতে এই আগৰ চিনেমা ধৰি লওক এতিয়া ধৰি লওক জানমণি এই চিনেমাখনত থকা সেইবিলাক কাপোৰবোৰ ব'বলৈ ইছুক মানে পাৰিম মোৰ বহুত আগ্ৰহ আছে জানমণি এই চিনেমাখনত ওলোৱা সেই পিন্ধা কাপোৰ কানিবিলাক চিনেমা সেইখন চিনেমাত